অঁ ছাৰ অঁ অঁ কওক ছাৰ ক'ত যাব ছাৰ কওক

অযোধ্যা অঁ ৰাম ৰাম মন্দিৰ দেখা নাই না হ'ব ছাৰ তে আপুনি কওক ছাৰ কোন কিহত যাব বিচাৰে অঁ অঁ আৰু অলপ ঠিক আছে ছাৰ মই এই টিকট আমাৰ ইয়াতে যে ট্ৰেভেল এজেঞ্চী এটা আছে সেই আজি ট্ৰেভেল এজেঞ্চিটোত গৈ পেলাই দুইজনৰ কাৰণ দুইজনৰ কাৰণে এই ফ্লাইটৰ টিকট দুটা আৰু তাতে থকাৰ কাৰণে হোটেলৰ ব্যৱস্থা কৰিব লাগিব হোটেল বুক কৰিব লাগিব অঁ ইয়াৰ পৰা আমি হোটেলটো বুক কৰি লওঁ কেইদিনৰ কাৰণে ক দুদিন দুদিন অঁ হয় হয় অঁ অঁ আচ্ছা আচ্ছা

হয় ঠিক আছে তেতিয়াহ'লে জুলাই জুলাই মাহৰ কি কয় আজিতো ঊনত্রিছ তাৰিখ হ'ল ন জুনৰ আমি জুলাইৰ পাঁচ তাৰিখ মানত কৰোঁ পাঁচ পাঁচ তাৰিখ ছয় তাৰিখ অ পাঁচ তাৰিখৰ পৰা ছয় সাত আঠ ন দছ এঘাৰ এঘাৰ তাৰিখলৈকে আমি কৰোঁ পাঁচ তাৰিখে আমি যোৱাটো পাঁচ তাৰিখে কৰোঁ আৰু ৰিটাৰ্ণটো আমি এঘাৰ তাৰিখে কৰিম টিকটটো আৰু বাকী সেই পাঁ পাঁচ ছয় দিনৰ কাৰণে আমি তাত হোটেল এটা বুক কৰি লওঁ তাৰপিছত আৰু তাতে যিবিলাক ওচৰে পাঁজৰে যিবিলাক মঠ মন্দিৰ আমি আছে তাত কিছুমান ট্ৰেভেল এজেঞ্চি পোৱা যায় সেই ট্ৰেভেল এজেঞ্চিবিলাকৰ লগত যোগাযোগ কৰি আমি ক'ত ক'ত কেনেকৈ চাব পৰা যায় সেইটো চাব ওচৰৰ মঠ মন্দিৰবিলাকৰ চাই আহিম একেবাৰে যিহেতু যোৱাই হ'ব আৰ বাকী অঁ হয় টিকটৰ টিকট আৰু হোটেলটো মই বুক কৰিম দিয়ক ছাৰ হয় হয় হ'ব যিখিনি খৰচ হয় দুইজনৰ মাজত ভাগ কৰি ভাগ কৰি ল'ম ঠিক আছে দিয়ক মই আজি ব আজিয়ে বুক কৰি ল'ম দিয়ক ঠিক আছে